অঁ অঁ আহিব আহিব আহিব অঁ ৰুম পাব আপুনি সোনাৰীত হোটেল আছে আপুনি এই কি বুলি কয় ব্ৰহ্মপুত্ৰ ল'জ বুলি এখন আছে তাত থাকিব পাৰে আপুনি ৰুম লৈ মানে সেইখন আৰু হোটেলখন অলপ দামী যে আপোনাৰ এদিন থাকিলে প্ৰায় দুহেজাৰ টকামান ল'ব আপুনি হোটেলত আৰু সেইবোৰ খাবলে আৰু আপুনি যি খায় মাছ খালে মাছ মাংস খালে মাংস আৰু তেনেকে আপুনি আহিব পাৰে অঁ চৰাইদেউ আহিম বুলি ভাবিছে কেতিয়ালে আহিব অঁ অঁ অঁ আহিলে সেই আহি আহিলে হেৰি কি বুলি কয় আকৌ এবাৰ ফোন কৰি ল'ব তাৰপাছত তেতিয়াহ'লে কৈ দিম আপুনি সেই ব্ৰহ্মপুত্ৰ ল'জ বুলি এখন আছে তাত পাৰিব তাত থাকি তাত আপুনি এইবোৰ কি বুলি কয় ফুৰিবলে আহি মৈদাম চৈদাম চাই পিনে আপুনি ধুনীয়াকে তাত থাকিব পাৰিব দিনত বেলেগত দিনত বেলেগত খোৱা বোৱা কৰি তাত থাকিব পাৰিব থাকিলে অঁ অঁ তেনেকে তেনেকে আপুনি হেইটো মিলাই মিলাই পিনে আহিব আপুনি ফুৰিব পাৰিব মৈদাম চাব পাৰিব কিবা চাই মেলি আপুনি ধুনীয়াকে হেৰি কি বুলি কয় চাই পিনি সেয়াত থাকিব আৰু বেলেগত দিনত আপুনি খাব আপুনি দিনত বেলেগত অঁ অঁ দিনত আপুনি বেলেগত খাই ল'ব পাৰিব বেলেগ হোটেলো আছেতো বেলেগ হোটেলত খাই পিনে আৰু শেষত আপুনি ব্ৰহ্মপুত্ৰ ল'জত থাকি দিব থাকিলে আৰু আপুনি ভালে আহিলে সেই তেনেকে জনাই দিব ফোন কৰিব ফোন কৰিলে আৰু আপুনি সেইদিনাখন মুঠতে ফোন কৰিব অঁ অঁ অঁ অঁ অঁ এতিয়া আপুনি আহিব অঁ অঁ অঁ অঁ আহিব আহিব অঁ তেতিয়াহ'লে আপুনি আহিব অঁ অঁ হ'ব দিয়ক এতিয়া তেতিয়াহ'লে আপুনি আহিলে ফোন কৰিব ন এতিয়া হ'ব দিয়ক অঁ অঁ